আচ্ছা যিকি নহওক কাম বা স্কুলৰ দৰে মই মোৰ জীৱনৰ লগত সংগীতৰ ভাৰসাম্য কেনেদৰে বজাই ৰাখোঁ মই ইয়াৰ বিষয়ে অলপমান ক'ম প্ৰথম কথাটো হ'ল কি মই সংগীতক বহুত ভাল পাওঁ মানে গান গীত গাই এটা মানে বাদ্যযন্ত্ৰ বজাই বহুত ভাল পাওঁ লগতে কাম মানে গান গোৱাটো হৈছে এটা ক'ব লাগিলে সেইটো এটাৰ এই ৰিলেক্সৰ কাম গানটো মই সৰুৰ পৰাই ভাল পাওঁ সৰুৰ পৰাই গান গাই আছোঁ আৰু ক'ব গ'লে মই সকলো কণ্ঠশিল্পী সকলো শিল্পীৰে মই গীতটো গাই ভাল পাওঁ সৰুৰে পৰা গান গাও স্কুলৰ পৰা স্কুলৰ পৰা আদি কৰি কলেজে কলেজলৈকে মানে বহুত বন্ধুক লগ পাইছোঁ আৰু সেইকাৰণে তাৰপিছত কলেজত গৈ কলেজত যোৱাৰ পিছত মই বহুত বন্ধুক লগ পালোঁ মিউজিক মানে গীটাৰটো অলপমান শিকিছোঁ গানো অলপমান শিকিছোঁ বেছিকে শিকা নাই আৰু মই গানটো তাৰমানে ইমান প্ৰফেশ্যনেলি মই লোৱা নাই মই মোৰ কাম আৰু স্কুল পঢ়াটোৱেই মই প্ৰফেশ্যনেল লৈছোঁ সেইটো তাৰ কাম কৰাৰ পিছত যিখিনি গান গাই মনটো শান্তি পাওঁ সেই শান্তিটো মই বেলেগ কাম কৰি নাপাওঁ খালি মানে স্কুলৰ বা কামৰ ক্ষেত্ৰত এই মানে ছৰি মই অলপমান ঠিকে আছে মই আগবাঢ়িছোঁ মোৰ কামখিনি ক'ব কাৰণে আৰু প্ৰথম কথাটো হ'ল কি গানটো গোৱাৰ পিছত যিখিনি মই শান্তি পাওঁ সেই কাম কৰাৰ মানে যিটো ভাগৰ বা স্কুলৰ স্কুলতে ইমান এই স্কুলৰতো যেনেবা ধৰি লওক আমাৰ স্কুলত যিখিনি পাওঁ এই পঢ়া শুনাটো মেইন পঢ়া শুনা কৰাৰ পিছত মই আজৰি সময়ত গানটো গাই বেছি ভাল পাওঁ আৰু গান গোৱাৰ মানে সকলো সকলো শিল্পীৰে গান গীত ভাল পাওঁ যদিও মই গান বেছিকে গান গাই ভাল পাওঁ যে জিতুল সোণোৱালদা আৰু কুমাৰ ভৱেশ এইটো গানটো ভাল পাওঁ সকলোৰে ভাল পাওঁ মেইনলি মেইনলি আমি ভাল পাওঁ যে আমাৰ অসমৰে হিয়াৰ আমঠু এই সংগীত সূৰ্য সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা এনেকা আদি কৰি আমি জুবিন গাৰ্গৰ কথা ক'ব পাৰোঁ জুবিন দাৰ গীতবিলাকো গান গাই ভাল পাওঁ কিন্তু শুনিও ভাল পাওঁ গায়ো ভাল পাওঁ লগতে মই গান বেছিকে মানে চৰ্চা কৰোঁ মোৰ জীৱনত চৰ্চাও কৰিছোঁ জিতুল সোণোৱালদা আৰু কুমাৰ ভৱেশদাৰ

নহওক এই ৰক্ষাৰ ক্ষেত্ৰত মোক বহুত মানে এই গীত গীতটি শুনি কাম কৰাৰ পিছত ৰিলেক্স কৰাৰ কাৰণে মই গীতটি গাই থাকোঁ এই বহুত বন্ধু বান্ধৱীৰ লগত ধৰি লওক কেতিয়াবা ৰিলেক্সত গান গাই এই গান গাই সকলোৰে গানৰ ক্ষেত্ৰত শুনিব শুনিব ইচ্ছা কৰে তুমি ধুনীয়াকে গীত গোৱা ভালকে ভালকে গীত বহুত তুমি ধুনীয়াকে গীত গোৱা তোমাৰ মানে গান গালেই ভৱিষ্যত প্ৰায় গানৰ সংগীত জগত তুমি ভৰি দিব পাৰা বুলি কোৱাৰ ক্ষেত্ৰত মই এনেকে উৎসাহ পাওঁ সময় মিলাওঁ সময় মিলাই মিলাই গীতটি গাই গাই মই গীতটি গাই গাই মই মানে মোৰ এই কিবা কি কয় মনৰ শান্তিটো মই এনেকুৱাই আনো আৰু কামৰ মাজেৰে এনেকুৱাই মই কামৰ কাম কাম বা স্কুলৰ স্কুলতো আমাৰ কিছুমান প্ৰগ্ৰামবিলাক হয় প্ৰগ্ৰামত মই গীত গাওঁ আৰু গীত মই কিছু মই শিকিছোঁ গানটো শিকিছোঁ এই দূধনৈ দূধনৈ ভাৰতীয় সংগীতত আমাৰ ছাৰ আছিল বিৰাজ বিৰাজ ছাৰ বিৰাজ ছাৰৰ তাত মই অলপমান মানে বেছিকখিনি শিকি লৈছোঁ আৰু গীটাৰ গীটাৰৰ মোৰ টিচাৰ আছিলে গোৱালপাৰাৰ তিলাপাৰাৰ গোৱালপাৰাৰ নিৰ্মল কুমাৰ নাাথ ছাৰ তেখেতৰ পৰা মই কীৰ্তি গীতটি শিকিছিলোঁ মানে গীত শিকিছোঁ আৰু লগতে গীটাৰ বজোৱাটো শিকিছোঁ সেনেকুৱাই আৰু সেনেকাই মোৰ এতিয়াও মোৰ গানৰ গানত চৰ্চা কৰি আছোঁ গানৰ চৰ্চাৰ লগতে কামো কৰি আছোঁ পঢ়িও আছোঁ আৰু যিকি নহওক মোৰ এই ক'বলগীয়াতো প্ৰায় এইখিনিয়ে এইখন টপিকৰ ওপৰত মই ক'বলৈ ইমান ভাল পাইছোঁ আৰু আপোনালোক লৈ ধন্যবাদ থাকিল